হেল্ল'

হয় আপুনি ক'ত আছে বাৰু অঁ তাৰপিছতে কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ এই মানে অহাৰ অহা মানে পোন্ধৰ তাৰিখে অহা পোন্ধৰ তাৰিখে আপোনাৰ ইয়াতে এই বোকাচাপৰি গাঁৱতে মানে এনেকৈ এই হেল্থৰ ওপৰত মানে মেডিকেলৰ মানুহ আহিব মানে মানুহবিলাকৰতো এতিয়া বহুত গা চা বেয়া হৈ আছে গৰমদিনৰ কাৰণে নহয় জানো তাৰপৰা সেইটো কাৰণে মানে কেম্প এটা দিয়া হৈছে তাৰপিছত ওচৰ চুবুৰীয়া চবকে আপোনালোকৰ সেইফালৰপৰা যিমানখিনি মানুহ পাৰে সকলোকে কৈ দিব আহিবৰ কাৰণে আৰু ইয়াতে কেম্পটো এইটো বিনামূলীয়া চিকিৎসা বুলিয়ে কৈছে বাৰু তথাপিতো হ'লেও মানে কি নিজৰ স্বাস্থ্যটোৰ কাৰণেতো হেল্থটো হেল্থটো দেখাব লাগিব ন সেইটো কাৰণে আজাদ মেডিকেলৰপৰাই আহিব আমাৰ মানুহ আৰু যিমানখিনি মানুহ পাৰে আপোনালোক আপুনি খবৰ দি দিব আহিবৰ কাৰণে সকলোকে ল'ৰা ছোৱালী ডাঙৰ সৰু মানে ডাঙৰ মানুহ সৰু চব চবকে আপুনি কথাটো জনাই দিব হেল্থৰ ওপৰত হ'ব হাঁ চবকে কথাটো আপুনি কৈ দিব একদম নেপাহৰিব হাঁ অঁ ঠিক আছে হ'ব দিয়ক